হেল্ল' অঁ কওঁকচোন বাৰু অঁ পাব পাব আপুনি ফ্ৰিজ টিভি গোটেইখিনিয়ে পাব যি যি লাগে আপুনি আপোনাক বা কিমান ৰেঞ্জৰ লাগিছিলে

দামবিলাক ধৰক আপোনাৰ এনেই ফ্লেট টিভিৰ দাম আপোনাৰ ধৰক পাঁচ হাজাৰৰ পৰা আৰম্ভ হয় ফ্ৰিজৰ আপোনাৰ ধৰক দহ হাজাৰৰ পৰা আৰম্ভ হয় আৰু আপোনাৰ ধৰক এইটো আৰু কি ল'ম কৈছিলে আপুনি অঁ টেবুল ফেনৰ আপুনি পাব দুহেজাৰ পৰা আৰম্ভ হৈ যায় পাৰি নাই কম কৰি দিম বাৰু আপুনি এতিয়া আপোনাৰ ঘৰ ক'ত বাৰু আপোনাৰ অঁ কোনখিনিত থাকে আপুনি গোলাঘাটৰ নহয় আপুনি আমাৰ দোকানলৈ আহি যাব বোলো দোকানলৈ দোকানলৈ আহি পেলাই আপুনি চাই যাব তেতিয়া আপুনি গম পাব দামটো আমি কমাই দিম বাৰু তেতিয়া নাই বুজিছোঁ বুজিছোঁ বুজিছোঁ মই আপোনাক ক'লোৱে নহয় আপুনি এতিয়া কোনটো মডেল লাগে আপুনি ক'লে মই দামটো ক'ব পাৰিলোঁ হয় একুৰেট এতিয়া কোনটো মডেলৰ আপোনাক লাগে টিভি অঁ আপুনি সোনকালে আহিব খালি হ'ব আমি মানে ধৰক ৰাতিপুৱা দছটা বজাত খোলোঁ আৰু আপোনাৰ ৰাতি আমি ছটা বজাত বন্ধ কৰি দিওঁ

কি কৈছে কি কৈছে অঁ অঁ নহয় আপুনি যেতিয়া পাৰে আহিব আপুনি আহিব আমি মানে ৰাতিপুৱা দচটাত খোলোঁ কৈছোঁ দচটাত খোলোঁ আৰু আমি ছয়টা বজাত বন্ধ কৰি দিওঁ শুনি পাইছে অঁ ঠিক আছে আপুনি খালি সোনকালে আহিব দেই ঠিক আছে দিয়ক